অঁ হেল্ল' খুৰী এই প্ৰজেক্ট এটাৰ কাৰণে ফোন মাৰিছিলোঁ এইবোৰ খেতিয়কৰ এনেকৈ আপোনাৰ চাহ আৰু এই ধান খেতি কি কি খেতি কৰে আৰু অঁ অঁ

অঁ অঁ এইবোৰ কলম দি থকা হয় কি কি সাৰ ইউজ কৰে

অঁ অঁ অঁ আৰু ভাল অঁ অঁ আৰু এই ধানৰ কাৰণে অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ আপোনালোকৰ সেইফালে মাতিবোৰ দনে বাম অঁ অঁ

অঁ অঁ অঁ অঁ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ

অঁ অঁ বাকী কেনেকুৱা ভালনে ভালে আৰু খেতি আছে দেই অলপ অঁ অঁ থকা ঠিকে পঢ়া ঠিকে চলি আছে মাহঁতৰ ভালে আপোনাৰ অঁ অঁ চাহ তাহ খালেনেে চাহ তাহ খালেনে হেল্ল'

অঁ অঁ খোৱা হ'ল দেই মই হোষ্টেলতে থাকোঁ মই এই দুদিনৰ কাৰণে এই প্ৰজেক্টটোৰ কাৰণে ঘৰলৈ আহিছোঁ অঁ তাৰপৰা আৰু প্ৰজেক্টটো ছেভেণ্টি পাৰ্চেণ্ট হৈছে আৰু অঁ আৰু মানুহক এনেকৈ সুধি মেলি এইটো টাৰ্গেট দিছিলে আমাৰ দছদিনৰ ভিতৰত কৰি দিবলৈ এতিয়া আমাৰ মানে গ্ৰুপ বনাই দিছে আৰু এনেকৈ অঁ অঁ গ্ৰুপত আমাৰ হেৰি পাঁচজন

অসুবিধা এনেকৈ নাই হোৱা কেতিয়াবা হয় আৰু এনেকৈ অঁ অঁ অঁ অঁ অঁ ঠিক আছে নহ'লে অঁ